নমস্কাৰ ৰন্ধ ৰন্ধা কামটোক হবি হিচাপে লোৱাৰ ক্ষেত্ৰত ঘৰৰ পৰিয়াল বা মায়ে মোক যথেষ্ট পৰিমাণে উৎসাহিত কৰি আহিছে মই নিচেই সৰু মানে মোৰ যেতিয়া চাৰি পাঁচ বছৰ বয়স হয় তেতিয়াৰ পৰাই মই আচলতে মায়ে যেতিয়া ভাত ৰান্ধি থাকে মই মাৰ ওচৰত বহি এইটোৰ পিছত সেইটো চাই আছিলোঁ মায়ে কেনেকৈ ভা চাউল চাউলকেইটা কেতিয়া দিব যিহেতু আমাৰ জুইত ভাত ৰন্ধা হৈছিলে সেই সময়ত তেতিয়া মায়ে প্ৰথমতে এটা চচ জুই চচ এটা থৈ দিছিলে আখলত তাৰপিছত পানী ঢালি দিছিলে তাত পানীটো যেতিয়া গৰম হয় তেতিয়াহে মায়ে ধুই থোৱা চাউলখিনি দিয়ে আৰু তাকো ভগৱানক সেৱা জনাই প্ৰথমতে তিনিমুঠি তাত চাউল দি দিয়ে কৃষ্ণ নাম লৈ তিনিমুঠি চাউল দি দিয়ে তাৰপিছত গোটেইকেইটা চাউল বহুৱাই দিয়ে আৰু এবাৰ এবাৰ কৰচেৰে চাৰিওফালে ধুনীয়াকৈ লৰাই দিয়ে দি উঠি জুইকুৰা ভালকৈ দি দিয়ে তেতিয়াই মোৰ মনলৈ আহিছিল মই ময়ো ময়ো ভাত বনাই চাম আৰু মাক এনেকৈ কেতিয়াবা জুইৰ কাষত গৈ জাৰকালি যেতিয়া মইও জুই পুৱাই থাকো পাকঘৰত গৈ আৰু মাক মানে মই কৈ থাকো যে মা মই আজি ভাত বনাম আৰু মায়ে কেতিয়াবা ভয় কৰে কাৰণ মই তেতিয়া সৰু আৰু মায়ে ভাবে যে কিবা এটা হৈ যাব পানী পৰি যাব চাউলটো দাঙিব চাউলটো দি দিওঁতে পানী চিটিকি পৰিব এনেদৰে মায়ে ভয় খাইছিলে আৰু এই ভয় খোৱাটো বাৰু স্বাভাৱিক কিন্তু এদিন মায়ে ক'লে যে মই ওচৰতে আছো তুমি কেনেকৈ দিয়া মই চাই আছো আৰু কিন্তু মই চাউলটো মই বহাই দিম তুমি লাৰি দিবা বস্তুখিনি তেতিয়া মই সেই দিনটোত মই প্ৰথমবাৰৰ কাৰণে ভাতৰ মানে ভাত বনোৱাটো শিকিছিলোঁ আৰু সেইটো শিকি মোৰ খুবেই আৰু আনন্দ লাগিছিলে আৰু পিছদিনা স্কুলত গৈ মই সকলোকে কৈছিলো যে বাহ মই ভাত বনালো সকলোকেই চিঞৰি চিঞৰি মানে মই সেইদিনা সেইটোৱে মোৰ আনন্দৰ কথা আছিলে তাৰপিছত মই কেতিয়াবা মই মানে পাকঘৰৰ বস্তুবিলাক পাকঘৰৰ খাদ্য খাদ্যবিলাক কেনেকৈ বনোৱা হয় তাত কি কি দিব লাগে এইবিলাকৰ এইবিলাক মানে জানিবলৈ মোৰ খুবেই ইচ্ছা যায় আৰু সেয়ে মানে মই এইবিলাক মায়ে যেতিয়া কৰি থাকে পাকঘৰত তেতিয়া মানে মই এইবিলাক চাই থাকোঁ তদুপৰি আমাৰ ঘৰত আইতাও আছে আৰু আইতাইও কিবাকিবি কাম কৰে যেনে ধান আমাৰ ঘৰত ধান মানে উহাই ধানটো জুইত গৰম মানে জুইত উহাই প্ৰথমতে উহাই আনি সেইটো আকৌ ৰ'দত দি শুকোৱাই মেলি তাৰপিছতহে মিল মিলত লৈ গৈ চাউলটো কঢ়া হয় তেতিয়া মই কি কৰো কেতিয়াবা কঁঠালৰ সৰু সৰু গুটি সেই ধানৰ মাজত সুমাই থৈ দিওঁ আৰু যেতিয়া চোতালত মেলি দিয়ে আৰু মই কঁঠাল গুটিবিলাক বুটলি আনো বুটলি আনি বাকলিটো পেলাই লওঁ পেলাই তাত ধুনীয়াকৈ নিমখ আদা নহৰু তেল পিঁয়াজ এইবিলাক কাটি দিয়ে মায়ে আৰু মই ধুনীয়াকৈ এনেকৈয়ে পিটিকা বনাওঁ কঁঠালৰ গুটিৰ আৰু সেই পিটিকাটো ভাতৰ লগত চবেই খাই আৰু চবেই ভাল পায় কয় যে এইটো আমাৰ সৰু ছোৱালীয়ে বনাইছে ঘৰত মোক সৰু বুলি মাতে এই সৰুই বনাইছে এই পিটিকাখিনি তেতিয়া মোৰ খুবেই মানে ভাল লাগে বা ঘৰৰ মানুহে মই কিবা এটা বনাইছো আৰু ঘৰৰ মানুহে সেইটো খাই ভাল পাইছে আৰু তেতিয়া মোৰ আৰু কিবাকিবি বনাব মন যায় এনেদৰে মই এ ইটোৰ পিছত সিটো বস্তু বনাবলৈ মোৰ ইচ্ছা যোৱা হ'ল আচলতে ঘৰৰ মানুহে যি বনাই দিলেও হয়টো বেয়াও হ'ব পাৰে কিন্তু মা দেউতাই মানে ইমানেই কয় যে বহুত ভাল বনাইছা কালি আৰু ভালকৈ বনাবি এনেকুৱা এনেকুৱা কথাবিলাক কয় এইবিলাক শুনি আচলতে মোৰ খুবেই মন গৈছিলে ৰন্ধা বঢ়াৰ প্ৰতি আৰু তাৰপিছত যেতিয়া মই হায়াৰ হায়াৰ চেকেণ্ডাৰী পঢ়ি মই যেতিয়া বি এ পঢ়িব আহোঁ তেতিয়া মই নিজেই হোষ্টেলত নাথাকি ৰূম লওঁ কাৰণ হোষ্টেলত থাকিলে মই কোনো ধৰণৰ বস্তু নিজে বনাই খাব কাৰণে মই মানে বনাব নোৱাৰোঁ গতিকে মই ৰূমত থাকিব লাগে আৰু ৰূমত মই নিজৰ ইচ্ছামতে কিছুমান বস্তু নিজেই বনাবলৈ লওঁ এনেদৰে মানে মই নিজে নিজে কিছুমান বস্তু বনাবলৈ চেষ্টা কৰোঁ এনেকুৱা নহয় যে এই বস্তুটো বনাব ক'ৰবাত মই চাইছো ইউটিউব ব্যবহাৰ কৰিছোঁ এনেকুৱা কথা নহয় বা কিছুমান ৰেচিপিৰ কিতাপ পঢ়িছোঁ এনেকুৱা নহয় কেতিয়াবা মই কি কৰো মাছৰ পিটিকা মই নিজে বনাও সৰুতে যিবিলাক মই ঘৰত খাইছিলোঁ আৰু মই কলপাত কাটি আনো কলপাতত মই মাছৰ পিচকেইটা অলপমান নিমখ আদা নহৰু এইবিলাক দি অলপ মেৰিয়াই লওঁ মেৰিয়াই এখন টাৱা এখন টাৱাত বহাই দিওঁ আৰু এনেদৰে মই ওপৰত এখন মানে ঢাকনি এখন দি দিওঁ আৰু মাছৰ সেইখিনি খুবেই মানে খাবলৈ সুস্বাদু হৈ পৰে তাত কোনো ধৰণৰ তেল বা মা মচলা নাই যিয়ে আমাক অপকাৰ কৰিব এনেকুৱা কথা নহয় ঠিক তেনেকৈ মই কেতিয়াবা মাংস লৈ আহিলে কুকাৰত মই কেতিয়াবা এদিন মোৰ এনেকুৱা হৈছিলে মোৰ দুপৰীয়াৰ অলপ অলপ মানে ভাজি আৰু অকণমান তিল তিলৰ পেষ্ট অলপমান আছিলে আৰু মই কি কৰিলো সেইদিনা তিল যি যিহেতু এটা তেলজাতীয়ই বস্তু তাত আৰু মই মাংসখিনিত এক্সট্ৰা তেল দিয়াৰ মানে কোনো ধৰণৰ মানে এক্সট্ৰা আৰু তেল মই এদ নকৰো বুলি ভাবিলোঁ যেনেকুৱা হয় নিশ্চয় ভালেই হ'ব মোৰ এনেকুৱা লাগিলে এইটো আজি মই নিজেই নিজেই মই আজি এইটো কৰি চাও কেনেকুৱানো হয় আৰু তাৰপিছত মোৰ লগৰ সমনীয়া দুজনীক মই মাতিলো আজি মই মাংস বনাম খাবলৈ আহাঁ সিহঁতে প্ৰথমে কৈছে যে প্ৰথমে আহিছে আহি খুবেই মানে ভাল পাইছে কিন্তু যেতিয়া মই ক'লো যে আজি মই মাংসত কোনো ধৰণৰ তেল নিদিওঁ কোনো ধৰণৰ বেলেগ মচলা পাতি নিদিওঁ মই আজি তিলেৰে মাংস বনাম তেতিয়া সিহঁতে মানে কৈছে নাখাওঁ নাখাওঁ এনেকুৱা মাংস এনেকুৱা ধৰণৰ মাংস আমি খাই পোৱা নাই চিকেন আনিছিলো সেইদিনা তাৰপিছত মই কি কৰিলো কুকাৰত মাংসখিনি দিলোঁ দি তিলৰ পেষ্টখিনি দি দিলোঁ আৰু নামমাত্ৰ আদা নহৰু আৰু অলপমান জলকীয়া আৰু নিমখ দিলোঁ দি কুকাৰত সেনেকৈয়ে হুইছেল মাৰি দিলোঁ তাৰপিছতেই মানে যেতিয়া হৈ গ'ল আৰু মানে খাবলৈ ইমান ধুনীয়া হৈ সুস্বাদু মানে ইমান খাই ভাল লাগিলে মানে চবেই তাৰপিছত সেই ৰেচিপিটো শিকিবলৈ ল'লে ক'লে যে এইটো আজিৰপৰা আমি এনেকৈয়ে বনাম আজিৰপৰা চিকেন আমি এনেকুৱাকৈ বনাইও খাবলৈ চেষ্টা কৰিম এনেদৰে মোৰ ৰন্ধা বঢ়াৰ প্রতি খুবেই আগ্ৰহ আছে আৰু সেয়ে মই আৰু এতিয়াও মই ৰূমত আছো যদিও মই ঘৰৰপৰা কিছুমান বস্তু মই লৈ আহোঁ যেনে ধৰি ললো আমাৰ যিটো পিঠাগুৰি চাউলৰ গুৰি চাউলৰ গুৰিটো মই ঘৰৰপৰা লৈ আহোঁ বিস্কিটজাতীয় বস্তু খোৱাতকৈ চাউলৰ গুৰিৰে যেতিয়া মই অকণমান তেল লগাই তাৱা এখনত মই চাউলৰ গুৰিটো পানীৰে ধুনীয়াকৈ মাৰি লৈ যেতিয়া মই তাত দি দিওঁ আৰু অকণমান ঢাকনি অকণমান সময়ৰ কাৰণে ঢাকনি দিব লাগে আৰু তেতিয়াই মানে হৈ পৰে এনে এনেদৰে খালে কোনো ধৰণৰ বেলেগ বেমাৰো নহয় দেহাটোও ভালে থাকে গতিকে মোৰ খাদ্যৰ প্ৰতি এটা মানে খুবেই নিচা আছে যাতে মই ভাল ভালদৰে বাহিৰত খোৱাতকৈ নিজে বনাই ধুনীয়াকৈ ধুই মেলি বনাই ধুনীয়াকৈ খাই নিজে যাতে এটা সুস্বাস্থ্যৰ অধিকাৰী হব পাৰোঁ মই সেই সেইবাবেই সেইবাবেই মোৰ খাদ্যৰ প্ৰতি এটা মানে খাদ্য বনোৱাৰ প্ৰতি এটা আগ্ৰহ আছে